হয় তেনেকৈ মই নেযাওঁ এবাৰ কিন্তু যাবলগীয়া হ'ল মোৰ ইণ্টাৰভিউ এটা আহিল আৰু মানুহজনৰ বিশেষ কাৰণবসত মোৰ লগত যাব নোৱাৰিলে গতিকে সাহস কৰি মই অকলে ওলালোঁ ভয়ো লাগিছিলে অলপ মনত তথাপিতো ৰাতি নাইট চুপাৰত অকলে গ'লোঁ তাৰ মাজতে ইণ্টাৰভিউ হ'ল ইণ্টাৰভিউ বৰ এটা বেয়া নহ'ল বাৰু আকৌ ৰাতি হোটেলত অকলে থাকি দুখো লাগিছিলে ভয়ো লাগিছিলে ক'ব নোৱাৰা অনুভূতি আৰু তথাপিও মনতে সাহস বান্ধি আৰু ৰাতিটো কটাই আকৌ ৰাতিপুৱা দে চুপাৰত উঠি ঘৰ পালোঁহি